কেইবছৰমানৰ আগত যেতিয়া মই মাছ ধৰিছিলোঁ মাছ ধৰাটো খুবেই আনন্দময় আৰু আপোনাৰ সেইটো সময়ত মাছ ধৰিবলৈ খুবেই চখ আছিলে আগত কেইবছৰমান আগত আমি জাকৈ পল কুলুকী খালৈ আঠুৱা ইত্যাদিবোৰ লৈ মাছ ধৰিবলৈ গৈছিলোঁ বিলত মাছ ধৰিবলৈ গৈছিলোঁ জাকৈত আপুনি খুলুকীটো দাঙি খেপিয়াই খেপিয়াই মাছ ধৰিব লাগিছিল আৰু তাত আপোনাৰ যি মাছ উঠে সেয়া আপোনাৰ কঁকালত বান্ধি ধোৱা খুলুকীত থৈ সেয়া লগৰ সমনীয়াৰ লগত ধুনীয়াকৈ হাঁহি ধেমালি কৰি মাছকেইটা ধৰি সুখেৰে এসাঁজ খোৱা হৈছিলে আৰু পলহতো আপোনাৰ তেনেকৈয়ে খেপিয়াই কোন জেগাত মাছ আছে আৰু আপোনাৰ তাতে পলহটো মাৰি এখন হাতে পলহটো ধৰি এখন হাতে পলহটো ভিতৰত সোমাই মাছটো খেপিয়াই ধৰা হৈছিলে পলহত আপোনাৰ মাছ ধৰোঁতে খুবেই প্ৰিয় আছিলে কাৰণ আপুনি যেতিয়া পলহত মাছ ধৰে মাছটো ধৰা পিছত আকৌ ইখন হাতে যেতিয়া মাছটো খেপিয়াই থাকে বা হাতত আহে এবাৰ হাতৰ পৰা আহি গুচি যায় সেই তেনেকুৱা কাৰণৰ কাৰণে পলহটো বৰ ভাল লাগিছিলে আৰু আঠুৱাটোতো খুব ভাল আছিলে আঠুৱাত দুজন বা চাৰিজনে আমি দুজনে আঠুৱাখন টানো এজনে আপোনাৰ পলহটো লৈ ছাইডত তেওঁ পলহ মাৰে আৰু এজনে আপোনাৰ পানীখিনি ঘোটালি দিয়ে যাতে আপোনাৰ পলহত নহ'লেবা আপোনাৰ গোটেই মাছখিনি সেই আঠুৱাত সোমায়হি আঠুৱাত ধৰোঁতে ভালেমান মাছ উঠে একেবাৰতে খালী লগৰ সমনীয়া দুজনমান হ'ব লাগে আঠুৱাত আপোনাৰ ধৰিও ভাল লাগে আৰু আঠুৱা মাছ যেতিয়া ধৰে আমাৰ গাঁৱৰ ওচৰ পাঁজৰ সকলো মানুহকে এসাঁজ এসাঁজ খাবলৈ দিয়া হয় আৰু আজিকালি আপোনালোকৰ জাকৈ পল খুলুকী তেনেকে সেইবোৰ প্ৰায় নাইকিয়া হৈ গৈছে দুই এটা জেগাত আছে গাঁৱৰ ওচৰৰ জেগাত কিন্তু প্ৰায়ভাগ আপোনাৰ চহৰৰ ফালে বা কিছুমান গাঁৱতো নাইকিয়া হৈ গৈছে আজিকালি প্ৰায়ভাগ ফাঁচী জাল বা শেৱালী জালৰহে ব্যৱহাৰ কৰা হয় ফাঁচী জাল মানুহে কি কৰে গৈ সৰু সুৰা বিলত পাতি থৈ আহে আৰু ৰাতিপুৱা সময়ত গৈ জালত কি লাগে সেয়া মাছ সেই মাছ দুই এটা মাছ লাগে সেই মাছকেইটাকে আনি খোৱা হয় আৰু আপোনাৰ খেৱালী জালত আপোনাৰ খেৱালী জালত এবাৰ মানুহে গৈ হাতেৰে মাৰি তেওঁ মাছখিনি ধৰিব পাৰে আৰু আজিকালি প্ৰায়ভাগ মানুহ নিজৰ কৰ্ম তে ব্যস্ত হৈ থাকে সেইকাৰণে তেওঁলোকে আগৰ যোনটো মাছ ধৰা আনন্দময় পৰিৱেশ তেওঁলোকে আজিকালি পাহৰিয়ে গৈছে প্ৰায়ভাগতো আজিকালি মানুহে ফিছাৰী বা বিলৰ পৰা মাছ ধৰি আনি বজাৰত বিকে আৰু নিজৰ কৰ্মজীৱনৰ কাৰণে এই আনন্দময় সময়খিনি তেওঁলোকে গ্ৰহণ কৰিব পৰা নাই তেওঁলোকে যিখিনি মাছ পায় তেওঁলোকে সেয়া বজাৰৰ পৰাই আনেগৈ আও জাকৈটোতো আজিকালি নেদেখা লেখীয়াই হ'ল আগৰ দিনত যেতিয়া জাকৈ বোৱা হৈছিলে ধুনীয়াকৈ কঁকালত খুলুকীটো বান্ধি কিনে আপুনি জাকৈ মাৰক তাত যি দুই চাৰিটা মাছ উঠে লগৰ সকলো লগত হাঁহি পাতি আপুনি খুলুকীটোত ভৰাই আনক আনি কিনে ঘৰত চাওক আৰু এটা আছিলে আগৰ দিনত চেপাও পতা হৈছিলে আজি আজিকালিও দুই এটা জেগাত চেপা পাতে গাঁৱৰ আপুনি চেপাটো ধুনীয়াকৈ বাঁহৰ কামিয়েদি বনাওক তাপা বাঁহৰ কামিয়েদি চেপাটো গাঁঠি মাৰিব লাগে চেপাটো গৈ আপোনাৰ ক'ৰবাৰ পথাৰৰ যোনটো আপোনাৰ মাটি পথাৰৰ যোনটো ভেঁটি থাকে তাত যেতিয়া পানী হয় আপুনি চেপাটো মুখখন তলমূৰকৈ কৰি আৰু এটা আপোনাৰ তাত পাছফালে আপোনাৰ তাত জাবৰ অলপ খুচি কিনে চেপাটো তাতে পাতি তাৰ ওপৰত অকণ মাটি পাতলকৈ অকণ মাটি দি দিয়ক আৰু আপুনি চেপাটো তেনেকৈ থোৱা দুই চাৰি ঘণ্টা পিছতে যেতিয়া এবাৰ চেপাটো চাবলৈ যাব তাতে আপোনাৰ কুছিয়া গৰৈ শিঙৰা চেঙেলি পুঠিতো ক'বই নেলাগে পুঠি বহুতেই উঠে সেই তেনেধৰণৰ মাছ উঠে আজিকালিও চেপা প্ৰায়ভাগ নাইকিয়াই হৈছেগৈ কাৰণ গোটেইবোৰ আপোনাৰ আগৰ যোনবোৰ পথাৰ চথাৰ জেগাত আজিকালিতো ডাঙৰ ডাঙৰ ঘৰ চৰ বনোৱা হৈছে ডাঙৰ ঘৰ কোম্পানী অফিচ ফেক্টৰী সেইকাৰণে চেপাটো প্ৰায়ভাগ নেদেখাই হৈছে কিন্তু চেপাতে আপোনাৰ প্ৰায়ভাগ কুছিয়া আহে আগৰ পৰাই এতিয়া আপোনাৰ মাছ ধৰাটো বহুতেই বহুতেই সলনি হৈ গ'ল